আমাৰ অঞ্চলৰ এম পি হ'ল প্ৰদান বৰুৱা এম এল এ হ'ল ৰণোজ পেগু আৰু পঞ্চায়তৰ সভাপতি হ'ল জোনমণি কোঁচ মই এম এল এ এম পিৰ লগত কথা পাতি পোৱা নাই কিন্তু সভাপাতিৰ লগত কথা বতৰা পাতি পাইছোঁ তেওঁ আমাৰ ইয়ালৈ আহে আৰু তেওঁ বহুতো গাঁৱৰ অনুদান আগবঢ়াইছে মানুহৰ ঘৰ দিছে পুখুৰী দিছে আৰু নেমু দিছে তামোলৰ পুলি দিছে পুখুৰীত মাছ পুহি মানুহে বিক্ৰী কৰি বহুতো স্বাৱলম্বী হৈছে আৰু নেমুৰ বাগান পাতি নেমু টেঙা বিক্ৰী কৰি মানুহে নিজৰ খৰচ পাতি উলিয়াইছে আৰু তামোল গছৰ পৰা তামোল পাৰি তেওঁলোকে নিজৰ ব্যৱসায় বাণিজ্য কৰি উপকৃত হৈছে আৰু ঘৰ দি দুখীয়া মানুহক বহুত উপকাৰ কৰিছে মানুহৰ যাৰ ঘৰ নাই তেওঁলোকে এটি ঘৰ পাইছে আৰু ৰাস্তা পদূলিও যিবিলাক গাঁৱত ভিতৰুৱা ৰাস্তা আছে যাবলৈ বাট পথ নাই বোকা হয় সেইবিলাক ৰাস্তা দিছে প্ৰত্যেকৰ ঘৰলৈ যোৱাৰ সুবিধা কৰি দিছে এইদৰে সভাপতি আহি আমাক সকলো কামতে সহায় সহযোগ আগবঢ়াইছে